মই বিদ্যালয় সমাৱেশত অংশগ্ৰহণ কৰিছোঁ বা চাইছোঁ এই ক্ষেত্ৰত মোৰ অভিজ্ঞতা খুবেই সুন্দৰ কিয়নো অংশগ্ৰহণ কৰা আৰু চোৱাৰ মাজত বহুতো পাৰ্থক্য আছে অংশগ্ৰহণ কৰি যিমান মজা পোৱা যায় হয়তো চাই পোৱা নাযায় মই গান নাচ এক্টিং এই সকলোবোৰতে অংশগ্ৰহণ কৰিছোঁ আৰু আৰু খুবেই ভাল লাগিছিল মই ক্লাছ ফ'ৰ ফাইভমানত থাকোঁতে এখন নাটক কৰিছিলোঁ আৰু তাত মই সিংহ হৈছিলোঁ খুবেই ভাল লাগিছিল

প্ৰথমবাৰ নাটক কৰা সুযোগ পাইছিলোঁ আৰু সিংহ হোৱাৰ অভিজ্ঞতাই মানে বেলেগ আৰু খুবেই ভাল লাগিছিল আৰু গান গাইয়ো মোৰ খুবেই ভাল লাগে সেইবাৰে মই প্ৰথম অকলে গান গাইছিলোঁ এনেই গাওঁ কিন্তু সমবেত সংগীত গাইছিলোঁ কিন্তু সেইবাৰ মই অকলেই গাইছিলোঁ স্কুলত খুবেই ভাল লাগিছিল মোৰ যিখিনি অভিজ্ঞতাও বাঢ়িছিল ভয় কমিছিল আৰু ডান্স বুলি ক'লেতো ক'বই নালাগে যিহেতু ডান্স মোৰ মানে হবি গতিকে ডান্স মোৰ খুবেই প্ৰিয় যিয়েই নহওক কিয় না জানিলেও নাজানিলেও মই নাচি খুবেই ভালপাওঁ আৰু মই মই ভেকচনো কৰিছোঁ আৰু সেই ক্ষেত্ৰটো মোৰ অভিজ্ঞতা খুবেই সুন্দৰ আৰু সমা বিদ্যালয় সমাৱেশবোৰ চোৱাৰ কথা ক'লে চাইও ভাল লাগে এণ্টাৰটেইনমেণ্ট ল'ব পাৰি কিন্তু অংশগ্ৰহণ কৰাৰ সমান হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত অভিজ্ঞতা মোৰ খুবেই সুন্দৰ মোৰ খুবেই ভাল লাগিছে আৰু ভৱিষ্য়তলৈ যদি সুযোগ পাওঁ মই এই ক্ষেত্ৰতে আগবাঢ়ি যাব বিচাৰোঁ কিয়নো মোৰ এইবোৰ খুবেই প্ৰিয় কালচাৰেল লাইনটো মোৰ খুবেই প্ৰিয়